হেল্ল' এই প্ৰগ্ৰেম এটা আছিলে আপোনাৰ বিয়া এখনো আছিলে প্ৰগ্ৰেম এটাও আছিলে পানী অলপ দৰকাৰ হৈছিলে

অঁ পানী মানে আপোনাৰ লাগিছিলে আপোনাৰ হেৰিটো লাগিছিলে আধা লিটাৰটো বাৰ কাৰ্টনমান লাগিছিলে আৰু আপোনাৰ এক লিটাৰটো লাগিছিলে পোন্ধৰ কাৰ্টনমান তাৰপিছত আকৌ ছাইডৰ লাগিছিলে ছাইডৰ প প্ৰগ্ৰেম এটা আছে ফাংশ্যন টাইপৰ প্ৰগ্ৰেম এটা ছাইডতে মানে বেলেগ এটা ঘৰ বেলেগ এঘৰ মানে সেইজনে মানে কৈ পঠিয়াইছে একেখন গাড়ীতে লৈ যাম বুলি ভাবিছোঁ মানে তেওঁকো লাগে দহ কাৰ্টনমান আধা লিটাৰ আৰু সাত কাৰ্টনমান লাগে আপোনাৰ হেৰি এক লিটাৰ এতিয়া মই আপোনালোকৰ হেৰি মই ৱাটিঙৰ পৰা কৈছিলোঁ হেৰি আপোনালোকৰ গাড়ী আছে নহয় ন গাড়ী অঁ হয় নেকি কেতিয়া আহিবা বাৰু এইটো ৱাটিঙত পেলাব লাগিছিলে ৰাস্তা পদূলি বৰষুণ অলপ দিছিলে বাৰু বৰষুণ অলপ দিছিলে খালি ৰাস্তাটো পকা ৰাস্তাটোৰ পৰা অকনমান বেছি দূৰত নহয় আপোনাৰ দুশ মিটাৰমান ভিতৰত দুশ মিটাৰমান ভিতৰত চলাব লাগে তাপা কিমান দেৰি হ'ব বা আপোনালোকৰ গাড়ীবোৰ আহোঁতে আন্দাজ অঁ ড্ৰাইভাৰ ক'ত আছে ড্ৰাইভাৰ ক'ত ড্ৰাইভাৰৰ কণ্টেক্ট নাম্বাৰ নাই নেকি ড্ৰাইভাৰৰ কণ্টেক্ট নাম্বাৰ নাই নেকি অঁ কি ফোন ড্ৰাইভাৰটোৱে ফোন নাই লোৱা অঁ ঠিক আছে ৰ'ব আমাৰ ইয়াতে গাড়ী এখন পাওঁ নেকি চাওঁচোন বাৰু দেই ঠিক আছে অঁ অঁ হ'ব